আমাৰ সমাজখনত এনেকুৱা ধৰণৰ ব্যক্তি বা গোট আছে যি নৃত্য প্ৰদৰ্শনৰ মানদণ্ড উন্নত কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে আৰু এই নৃত্য গোটবিলাকে এই গো বিভিন্ন সময় বিভিন্ন ধৰণৰ কৰ্মশলা অনুষ্ঠিত কৰিছে ন নতুন প্ৰজ উঠি অহা প্ৰজন্মক সৃষ্টিশীল মন এটা গঢ়ি তুলিবলৈ লগতে নৃত্যৰ প্ৰতি অনুপ্ৰেৰণা যোগাবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ কৰ্মশলা অনুষ্ঠিত কৰিছে আনকি তেওঁলোকে নিয়মীয়াভাৱে বিভিন্ন ধৰণৰ ক্লাচৰ সুবিধা কৰি দিছে যাতে কণ কণ ল'ৰা ছোৱালীয়ে বা নতুন প্ৰজন্মই নৃত্য ক্লাছত পাঠ গ্ৰহণ কৰি তেওঁলোকে যাতে নৃত্যৰ দিশত আৰু আগবাঢ়ি যাব পাৰে তাৰ প্ৰতি যৎপৰোনাস্তি চেষ্টা কৰা হৈছে আৰু মই প্ৰধানকৈ আন লোকসকলক নাচিবলৈ উৎসাহিত কৰোঁ কাৰণ পঢ়াৰ লগতে নৃত্যৰ ক্ষেত্ৰত যদি আগবাঢ়ি যোৱা হয় তেতিয়া মানুহৰ দেহৰ শৰীৰ সুস্থিৰ হয় সবল হয় আৰু অতি ধুনীয়া হৈ পৰে যাৰ বাবে মানুহৰ মানুহৰ মন নৃত্য কৰিলে শান্ত হৈ পৰে আৰু এক আধ্যাত্মিক চেতনা গঢ় লৈ উঠে যাৰ বাবে ছাত্ৰ ছাত্ৰীকসকলক আৰু এখোজ আগবঢ়াই লৈ যাবলৈ সহায় কৰে লগতে বিভিন্ন ধৰণৰ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ যদি প্ৰমাণ পত্র থাকে নাচৰ প্ৰমাণ পত্ৰ থাকে তেন্তে ভৱিষ্যতলৈ বহুতখিনি সুবিধা হয় আৰু লগতে নৃত্যৰ যিবিলাক উপকাৰিতা সেই সম্পৰ্কে মই মোৰ ওচৰ চুবুৰীয়াৰ বা নতুন প্ৰজন্মক মই কওঁ যাতে তেওঁলোক আৰু নাচৰ প্ৰতি আকর্ষিত হয় উৎসাহিত হয়